শোণিতপুৰত স্থানীয়ভাৱে কিছু আখ্যান বা সাধুকথা চলি আহিছে উদাহৰণস্বৰূপে বাণ ৰজাৰ কাহিনীকে ক'ব পাৰি বিখ্যাত অগ্নিগড়ত বা বাণ ৰজাৰ কাহিনীসমূহ খোদিত কৰা দেখা যায়